বাতৰিকাকত বা ৰেডিঅ'ত গৃহিণীসকলৰ বাবে এক বিশেষ খণ্ডত থকাৰ পৰামৰ্শ এক জটিল বিষয় যি লিংগীয় ভূমিকা সমাজৰ আশাবাদ আৰু মাধ্যমত মহিলাৰ প্ৰতিনিধিত্বক স্পৰ্শ কৰে বহু সংস্কৃতিত গৃহিণীসকলক ঘৰৰ ব্যৱস্থাপন পৰিয়ালৰ জীৱন আৰু শিশুৰ যতন ৰাখিবলৈ এক গুৰুত্বপূৰ্ণ ভূমিকা পালনকাৰী হিচাপে চাৰা কিন্তু এই বিষয়টো আধুনিক আৰু অন্তৰ্ভুক্তিপূৰ্ণ দৃষ্টিকোণৰপৰা চাব লাগিব যি আজিৰ সমাজত মহিলাৰ ভূমিকা আৰু পৰিচয়ৰ বিভিন্নতা সন্মানিত কৰে গৃহিণীসকলৰ বাবে এক বিশেষ খণ্ড থাকিলে সেই গোটৰ নিৰ্দিষ্ট আৱশ্যকতা চিন্তা আৰু ৰুচিসমূহৰ বিষয়ে মূল্যৱান সামগ্ৰী প্ৰদান কৰিব পাৰে উদাহৰণস্বৰূপে এই খণ্ডসমূহত সময় পৰিচালনা পৰিয়ালৰ স্বাস্থ্য ঘৰসজ্জা ৰন্ধন আৰু অভিভাৱকত্তৰ বিষয়ে উপদেশ থাকিব পাৰে এই খণ্ডসমূহ গৃহিণীসকলৰ বাবে আৰ্থিক পৰামৰ্শ মানসিক স্বাস্থ্য সম্পৰ্কীয় উৎস আৰু শিক্ষা বা কৰ্ম সংস্থাপন বিকল্পৰ বিষয়ে তথ্যও আগবঢ়ায় এনে প্ৰগ্ৰামবোৰ গৃহিণীসকলৰ মাজত এক সমাজত অনুভৱ আৰু শক্তি সৃষ্টি কৰিব পাৰে যি মাধ্যমত সঠিকভাৱে ব্যক্তিগত অভিজ্ঞতাৰ সৈতে যুক্ত হ'ব পাৰে তথাপি গৃহিণীসকলক একমাত্ৰ শ্ৰেণীত ৰখাৰ পৰামৰ্শটো মননাই ক্ৰোটিপূৰ্ণ হ'ব পাৰে যি পুৰণি সাঁচৰ লিংগীয় ভূমিকা পুনৰ প্ৰতিষ্ঠা কৰাৰ পৰিণতি দিব পাৰে সেয়া তেওঁলোকৰ প্ৰতিনিধিত্বক সীমাবদ্ধ কৰি তেওঁলোকৰ পৰিচয়সমূহক পৰম্পৰাগত লিংগীয় ভূমিকালৈ হ্ৰাস কৰিব পাৰে আজিৰ যুগত য'ত মহিলাৰ অধিকাংশই পেছাদাৰ জীৱন ঘৰৰ দায়িত্ব আৰু ব্যক্তিগত আকাাংক্ষা সমন্বয় কৰে সেয়া প্ৰমাণিত হৈছে যে তেওঁলোকৰ অভিজ্ঞতাসমূহ এক বিশেষ শ্ৰেণীত আৱদ্ধ কৰিব নোৱাৰি সেয়া হ'বলৈ পৰিহৰে মাধ্যমত এনে বিষয়সমূহৰ কভাৰেজৰপৰা মহিলাৰ বাবে ৰুচিকৰ আৰু সম্পৰ্কিত ঠাইবোৰ মনাই কৰাৰপৰা পৰিসৰ লাভ কৰিব বৰ্তমানৰ মাধ্যম আৰু প্ৰকাশনসমূহৰ ক্ষেত্ৰত মহিলাৰ বিষয়ে বিভিন্ন সামগ্ৰী খণ্ড আৰু অনুষ্ঠান বিদ্যমান বহু প্ৰধান কাকত যেনে দ্য নিউয়ৰ্ক টাইমছ দ্য গাৰ্জিয়েন আৰু দ্য ৱাশ্বিংটন পষ্টৰলৈ মহিলা সমৰ্থন আৰু লিংগৰ অধিকাৰৰ বিষয়ে বিশেষ খণ্ড বা কলম ৰাখে ফগ এল অ'পৰা মেগাজিন আৰু ৱমেন হেল্থ যেনে মেগাজিনসমূহ ফেশ্বন কৰ্মৰ পৰামৰ্শ মানসিক স্বাস্থ্য আৰু পৰিয়ালৰ জীৱনৰ বিষয়ে আলোচনা কৰে লগতে টেলিভিশন অনুষ্ঠান আৰু ৰেডিঅ' শ্ব'সমূহ যেনে দ্য ভিউ আৰু ৱমেন্ছ আৰ বিবেচনা কৰে যি মহিলাৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰে যেনে গৰ্ভধাৰণ অধিকাৰ কৰ্মস্থলীৰ সমতা আৰু ব্যক্তিগত স শক্তিকৰৰণ অন্তিমভাৱে গৃহিণীসকলৰ বাবে এক বিশেষ খণ্ড থাকিলে কিছু পৰিহৰে সহায়ক হ'ব পাৰে কিন্তু এনে পদক্ষেপসমূহ এক সাঁচৰ লিংগীয় ভূমিকা সীমিত কৰি মহিলাৰ জীৱনৰ বহুত্ববাদী দিশ সমৰ্থন কৰা উচিত মাধ্যম সৰ্ববিষয়ে অন্তৰ্ভুক্তি বৈচিত্ৰ আৰু প্ৰতিনিধিত্বক সন্মান দিবপৰা স্থান দিয়াৰপৰা মহিলাৰ সমাজত সাৰ্থকভাৱে অংশগ্ৰহণৰ সুযোগ দিবপৰা উচিত